হাস্যমধুৰ ক্ষেত্ৰত মই বহুতো কিতাপ অধ্যয়ন কৰিছোঁ তাৰ ভিতৰত মই আপোনাৰ বৈদুজ্য বৰুৱাৰ অপু ছিৰিজৰ যিখন কিতাপ আছিল সেইখনৰ বাবে বিশেষভাৱে ক'ব লাগিব অপূৰ্ব দাৰ যিখন লজিক আছিল যে তেওঁলোকৰ যিবিলাক কাৰুকাৰ্য কিতাপখনত বৰ্ণনা কৰা হৈছে সেই সময়ত যথেষ্ট আনন্দৰ খোৰাক দিছিল ইয়াৰ উপৰিও কিছুমান সৰু সৰু চুটিগল্পৰ বিষয়ে যি কিছুমান কিতাপ মই পঢ়িছিলোঁ যিবোৰে যথেষ্ট আমোদ দিছিল ইয়াৰ উপৰিও ভবেন্দ্র নাথ শইকীয়াদেৱৰ শিশু চৰিত্ৰৰ ওপৰত লিখা শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট কিতাপখনো যথেষ্ট আনন্দৰ খোৰাক দিছিল তেনেকুৱা ধৰণৰ কিছুমান কিতাপ পঢ়িছিলোঁ যিবিলাকে মোক যথেষ্ট পৰিমাণে আনন্দৰ খোৰাক যোগাইছিল বিশেষভাৱে এখন বা দুখন কিতাপৰ নাম যদিও ক'বলৈ দিগদাৰ তথাপিতো বহুত তেনেকুৱা ধৰণৰ কিতাপ আছে যিবিলাক কিতাপে হাঁহি আনন্দৰ খোৰাক দিছিল বিশেষকৈ বিশ্বাসে মিলয় নামৰ যিখন সৰু চুটিগল্প আছিল সেই কিতাপখনে যথেষ্ট পৰিমাণৰ হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছিল